আপুনি বাৰু ৰাজীৱ হয়নে আপুনি ভাড়াগাড়ী চলাই ন অঁ আপোনাক লৈ আমি তেজপুৰ যাম বুলি ভাবিছোঁ অঁ তেজপুৰত আমি দুদিন থাকিম সোমবাৰে ৰাতিপুৱা ছয়টা বজাত গ'লে বুধবাৰে সন্ধ্যা সময়ত পাই যামহি অঁ আপুনি গাড়ী ভাড়াটোৰ কথাও ক'বচোন কিমান লয় অঁ তাৰপাছত অকমান কিবা এটা কম বেচ কৰিব আৰু ন আমাৰ ঘৰ এই নাম বাঘমৰা নাম বাঘমৰা এই নামঘৰটোৰ পৰা চাৰিঘৰ পাৰ হ'লে আমাৰ ঘৰ পাই যাব হয় অঁ মই তেজপুৰ মানে এই টুমুকি মেডিকেল কলেজ যে তাৰ কাষেদি অলপ সোমাই গৈ বেছি যাব নালাগে বাৰু তাত তিনি তিনিআলি এটা পায় সেই তিনিআলিটোৰ ওচৰতেই হয় অঁ অঁ মোৰ মামাৰ ঘৰ আছে তাত হ'ব আপুনি ঠিক আছে আপুনি হেৰি কৰিব সোমবাৰে ৰাতিপুৱা আমাৰ ঘৰ ছয়টা বজাত পাই যাবহি ঠিক আছে হ'ব আহিব কিন্তু